হয় মোৰ বাবে মোৰ আটাইতকৈ প্ৰিয় গ্ৰন্থখন হৈছে নিৰিৱিলি এটি নীৰৱ কাহিনী এই গ্ৰন্থখন ৰচনা কৰিছে তেজপুৰ ইউনিভাৰ্চিটিৰ ছাত্ৰ কৌশিক নন্দন বৰুৱাই কিতাপখন আচলতে এখন অতি আকৰ্ষণীয় গ্ৰন্থ বুলি মই অনুভৱ কৰোঁ এগৰাকী পাঠক হিচাপে মই কিতাপখনৰপৰা বহুতো অভিজ্ঞতা লাভ কৰিছোঁ আৰু সেই অভিজ্ঞতাসমূহ আচলতে অনুভৱ কৰিব পাৰিছোঁ কৌশিক নন্দন বৰুৱাই তেনেকৈ প্ৰত্য়েক্ষভাৱে কোনো সঁচা ঘটনাৰপৰা আধাৰিত বুলি কিতাপখন কোৱা নাই কিন্তু কিতাপখন আচলতে সঁচাকৈয়ে পাঠকৰ বাবে এখন অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ বুলি মই ভাবোঁ কাৰণ তাত আচলতে প্ৰকাশ পাইছে গাঁৱৰপৰা যোৱা সন্ধ্য়াৰাগিনী বৰুৱা বুলি এগৰাকী ছোৱালীৰ জীৱন কাহিনী ছোৱালীজনী গাঁৱৰপৰা গৈ তেজপুৰ ইউনিভাৰ্চিটিৰ হোষ্টেল জীৱনত থাকিছিল সৰুৰেপৰাই ঘৰখনৰ আলাসৰ লাৰু হৈ ডাঙৰ হোৱা ছোৱালীজনীয়ে হোষ্টেল জীৱনৰ মাজত কিমান প্ৰতিবন্ধকতাৰ বা বাধ্য়বাধকতাৰ সন্মুখীন হৈছিল সেইয়াও প্ৰকাশ পাইছে তদুপৰি ইয়াত তেজপুৰ ইউনিভাৰ্চিটিৰ শিক্ষা ব্য়ৱস্থা পৰীক্ষা পদ্ধতি তাৰ হোষ্টেল জীৱন আৰু সমাজৰ ভাল বেয়া সকলো মানুহৰ একো একোটা চৰিত্ৰ তাত প্ৰকাশ পাইছে তৌ তাত প্ৰকাশ বিভিন্ন ঘটনা প্ৰকাশ পাইছে য'ৰপৰা আমি অভিজ্ঞতা ল'ব পাৰোঁ গতিকে সকলোবোৰে বাবে এই গ্ৰন্থখন পঢ়াতো মই প্ৰয়োজনীয় বুলি ভাবোঁ আৰু এগৰাকী পাঠক হিচাপে মোৰ বাবে এইখন জীৱনৰ আটাইতকৈ প্ৰিয় গ্ৰন্থ বুলি মই অনুভৱ কৰোঁ